বাইকিঙৰ সময়ত আমিতো এনেতো বহুতো কথাই আমি চাবলগীয়া হয় যেনেকৈ আমি ক'ৰবাত যাবলৈ হ'লে ধৰি লওক আপুনি ক'বাত ভ্ৰমণ কৰিব হ'লে এখন বাইকত আপুনি বহুত বস্তু চাবলগীয়া হয় যেনেকৈ ধৰি লওক আপুনি যেতিয়া বাইকখনত যায় আপুনি ধৰি লওক বেটেৰীটো চাবই লাগিব যদি ক'ৰবাত যাওঁতে আপুনি ধৰি লওক ৰখালে তাত যাতে বাইকখন মাজতে আপুনি ষ্টাৰ্ট কৰিব লৈছে বেটেৰি ডাউন ত' আমি যোৱাৰ আগত বেটেৰীটো চাব লাগে যে বেটেৰীটো ভাল হৈ আছে নে নাই আৰু সময়মতে যেনেকৈ চেইনডাল চেইনডালৰ কথা থাকে আপুনি যেতিয়া বাইকখন চলাই থাকে চলাই থাকে এটা সময়ত এনেকুৱা হয় যে বাইকখন বহুত দিন ৰাফ ইউজ হ'লে আপোনাৰ বাইকখনৰ চেইনডাল ঢিলা হৈ যায় ত' সেই ঢিলা হৈ যোৱাৰ কাৰণে আমি যেতিয়া এটা ভ্ৰমণত যাওঁ ত' আমি যোৱা আগত সেই বাইকডালত আমি চেইনডাল টাইট কৰি মেলি চেইনডাল ধুনীয়াকৈ চব ঠিক আছেনে নাই সেইডাল চেইনডালো চাবলগীয়া হয় আৰু লগতে টায়াৰকেইটা টায়াৰকেইটাতো আমি চাবই লগীয়া হয় যাতে ৰাস্তাত কোনো প্ৰব্লেম নিদিয়ে টায়াৰকেইটা পামচাৰ নহওক সেইকাৰণে আমি যাওঁতে চাই যাব লাগে আৰু পাৰিলে পুৰণা টায়াৰ যেনেকৈ আপোনাৰ লাহে লাহে টায়াৰটো ক্ষয় গৈ গৈ শেষ হোৱা যদি দেখা পায় ত' আমি নতুন টায়াৰ লগাই ল'ব লাগে কাৰণ যদি আপুনি যাওঁতে বোলে আপোনাৰ ক'ৰবাত বৰষুণ দিলে ত' তেনেকুৱা টাইম জাগাত আপোনাৰ স্লিপ মাৰিলে আপুনি এক্সিডেণ্ট হোৱাৰ চাঞ্চো থাকে আপুনি নিজৰ কাৰণে বেয়া হয় সেইবোৰ আৰু ধৰি লওক পুৰণা টায়াৰ হ'লেও আপোনাৰ বোলে এনে নৰ্মেল ওৱেডাৰতো আপুনি গৈ আছে বোলে ত' টায়াৰ তেনেকৈ হ'লে আপোনাৰ টায়াৰৰ পৰা তাঁৰ চাৰ ওলায় গ'লে আপোনাৰ এক্সিডেণ্ট হোৱাৰতেনেকেও চাঞ্চ হোৱা থাকে আৰু মেইন বস্তু আপুনি যেতিয়া বাইকিং ৰাইডিঙত যায় ত' আপুনি নিজৰ লগত হেলমেট মাষ্ট বি থাকে আৰু লগত নিজৰ ৰাইডিং জেকেট তাৰপিছত নিজৰ ৰাইডিং শ্বুজ তাৰপিছৰ ৰাইডিং গাৰ্ডছ আপোনাৰ হেণ্ড গাৰ্ডছ নী গাৰ্ডছ আপুনি বহুতো ৰাখিবলগীয়া হয় আৰু লগতে আমি আপোনাৰ বাইকৰ যেনেকৈ নথিপত্ৰসমূহৰ লগত কথা আছে যেনেকৈ আপোনাৰ নিজৰ লাইচেন্স আৰু লাইচেন্সখনো এইটো চাব লাগে যে এক্সপায়াৰ হৈ নোযোৱা মানে আপুনি চাব লাগে এক্সপায়াৰ কেতিয়া হ'ব বা কিবা প্ৰব্লেম দিব নেকি সেইটো চাই পিনি আপুনি নিজৰ লাইচেন্সখন চাব লাগে লগতে আৰ চি আৰু আপোনাৰ পলিউশ্যনখন আৰু আপুনি এইটো চাব লাগে যে আপুনি বাইকিং ৰাইডিঙত অকল গ'লেই নহ'ব আপুনি যাওঁতে এইটো চাব লাগিব যে আপোনাৰ যেনেকৈ প্লেটখন নম্বৰ প্লেটতো কিবা ডিফেক্ট আপুনি যদি অকল পিছফালৰ নম্বৰ প্লেট থাকিলেও নহ'ব আপোনাৰ ব'থ ছাইড নম্বৰ প্লেট লাগিব কাৰণ আজিকালি যোনটো অৱস্থা হৈছে পুলিচে আপোনাৰ এখন নম্বৰ প্লেট থাকিলেও ইখন নম্বৰ প্লেট থাকিলেও আপোনাৰ চালান কাটি যোৱাৰ চাঞ্চ থাকে কাৰণ আজিকালিটো বহুত ডিজিটেল হৈ গৈছে আপোনাক পুলিচে নৰখায় আপুনি যিমান স্পিড গ'লেও নৰখায় ডাইৰেক্ট কেমেৰাতে আপোনাক উঠি চালান কাটি যাব ত' সেইটো আপোনাৰ নিজৰে ল'ছ হয় ন আৰু আপুনি এইটোও চাব লাগে যে আপুনি যিমান যি কৰিলেও ইমান অভাৰ স্পিড কৰিব নালাগে কাৰণ বাইকিঙত বহুত থাকে আৰু এইটোও চাব লাগে যে বাইকত ব্ৰেকিঙো ঠিক আছেনে ব্ৰেকিঙত আৰু লোকিং কৰিবলৈ আৰু ব্ৰেকৰ চেইনডালো চাব লাগে আৰু লগতে আপুনি বহুত চাব লাগে আৰু নিজৰ লগত যিমান পাৰে ছেফ্টি সামগ্ৰী লৈ যাব আৰু আপুনি পাৰিলে নিজৰ লগত এটা মেডি কিট কেয়াৰ কেৰি কৰিলে আপোনাৰ কাৰণে ভাল হয় আৰু যাতে আপুনি ক'তো একো সেই নহয় আৰু ধৰি লওক আপুনি ক'ৰবাত গৈছে ত' তাৰ কাৰণে আপুনি বেক আপ থ'ব লাগে কিছুমান আৰু তেনেদৰে আপুনি চাই চিটি চাব লাগে যে আপোনাৰ কোনো একো দিগদাৰ নহয় ৰাস্তাত সেইটোৱে এনেকৈ চাব